পহিলা পেণ্টটোৰ নিচিনা এইটো পেণ্ট নহয় ভাইটি হাঁ এইটো পেণ্টটো মানে অকণমান কি হৈছে এই কমৰটো অকণমান টান আৰু এই ভৰিকেইটা অকমান বেছি লম্বা হৈছে এনেই কাপোৰটো ভালে আছিল বাৰু হাঁ পাৰিলে পেণ্টটো আমাৰ ল'ৰা নগাঁও যাব নহয় সলাই দিবা হাঁ নগাঁও যাব পেণ্টটো সলাই দি পেলাই বেলেগ এটা পেণ্ট একেই কাপোৰেই দিবা বাৰু পেণ্টটো সলাই দিবা